অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাংস্কৃতিক কিছুমান পৰম্পৰা আছে সেই পৰম্পৰাবিলাক আমি আমাৰ মাজত ধৰি ৰাখিবলৈ আমি সদায় প্ৰস্তুত হ'ব লাগে যিবিলাক আমাৰ একেবাৰেই এৰিব নোৱাৰা অতীজতে আমাৰ আইতাসকলে আমাক নিচুকনি গীত গোৱাই শুৱাইছিল আমাৰে মইনা শুব এ বাৰীতে বগৰী ৰুব এ এই নিচুকনি গীতটো আজিৰ সমাজত নোহোৱা হৈছে কাৰণ আজিকালি মোবাইলৰ যুগ আহিল মোবাইল অহাৰ কাৰণে নিচুকনি গীতটো তেনেই কম দেখা গৈছে নাইয়েই কিন্তু সেইবিলাক গীতেই ল'ৰা ছোৱালীক আপ্লুত কৰিছিল যাৰ ফলত ল'ৰা ছোৱালী সোনকালে টোপনি নিয়াব পাৰিছিল তাৰোপৰি বিয়ানাম আই নাম সকাম আদি বিয়াত মানুহে আমি আমিয়ে নিজে গাইছিলো বিয়া গীত ইমান ধুনীয়া লাগে বিয়া গীত গালে আটায়ে মিল হৈ যেতিয়া আমি বিয়া গীতবোৰ সুৰত জোৰো তেতিয়া আমাৰে আইদেউ আহিছে কলৰে তলতে ৰুই ৰৈছে এইবিলাক যে শব্দ আমাৰ আইদেউ আহিছে কলৰ তলত ৰৈছে ৰভাৰ তলত বহিছে এই শব্দবিলাক কিমান ভাল লগা শব্দ গতিকে এইবিলাক আগৰ সংস্কৃতিক পৰম্পৰা বুলিয়ে আমি ক'ব নোৱাৰো আজিও আমাৰ সেই সংস্কৃতি আছে যিবিলাক আমি আজি টিভিৰ মজিয়াতো দেখিবলৈ পাইছো বিয়া গীতৰ প্ৰতিযোগিতা চলি আছে তাৰোপৰি দিহানাম ওজাপালি বিহু বিহুগীত বিহুগীত বুলিলে আমাৰ কিমান মনত উলহ মালহ লাগে বিহু আহিলে গতিকে বিহুটো আমাৰ এৰিব নোৱাৰাই আমাৰ এটা সম্পৰ্ক আছে বিহুৰ লগত আমি অসমীয়া জাতিটোৱেই নহয় আজি সকলো ধৰ্মৰ মানুহেই বিহু পালন কৰে ৰঙালী বিহু হওক কাতি বিহু হওক বা বহাগ ভোগালী বিহু হওক গতিকে আটাইকেইটা বিহুৱে আমি সুচাৰুৰূপে পালন কৰো আমাৰ তাত কিবা এটা মানে মাদকতা আছে যি নেকি বিহুৰ জড়িয়তে ইজনে সিজনক ডাঙৰে সৰুক মৰম দিয়ে সৰুৱে ডাঙৰক শ্ৰদ্ধা দিয়ে বিহু বুলি এখন বিহুৱান দিয়ে সেইটো পৰম্পৰা আমাৰ মাজত আছে বিহু গীত বুলিলে খুব ভাল লাগে কুলি কেতেকীয়ে ইনালে বিনালে গছৰে ডালতে পৰি বিহুৰে জাননী দিলেহি আমাৰ অসমীয়াৰ মাজতহি বুলি এইবিলাক যোজনা সেই যোজনাবিলাক খুব ভাল লাগে নাগাৰা নাম বুলি কওঁতে সাধাৰণতে পুৰুষসকলে নাগাৰা নাম গাইছিল কিন্তু আজিৰ সমাজত মহিলাসকলেও খুব সুন্দৰ নাগাৰা নাম প্ৰস্তুত কৰিছে তেওঁলোকে গাইছে সুনাম কঢ়িয়াই আনিছে দিহানাম বুলি ক'লে দিহানামৰ যিটো আজিকালি নাগৰা নাগৰা যিটো বজোৱা হয় কুৰকুৰি বুলি কয় সেইটোৰ খুব প্ৰচলন আছে এটা সুৰ এটা লয় খুব ধুনীয়া আছে আৰু দিহানাম বুলি ক'লে আমাৰ দেহ বিচাৰৰ গীত বুলিয়ে ধৰক টোকাৰী বুলিয়ে হওক সেইবিলাকে আমাৰ মনত খুব সন্তোষ জন্মায় ৰাতিপুৱা যদি আমি সেই দিহানাম এফাঁকি শুনিব পাৰো সেই আজিকালিতো টিভিৰ মজিয়াত চবেই দেখিছে যে নামৰ প্ৰতিযোগিতা হৈয়ে আছে খুব ভাল লাগে সমাজত তেনেদৰেই বিয়পি পৰিছে যদিও মানুহে কয় যে কমি আহিছে কিন্তু কমিও ঠিক অহা নাই চলি আছে নেৰানেপেৰাকৈ মানুহ জীয়াই থাকিলে সেইবিলাক পৰম্পৰাও জীয়াই থাকিব আমি সেই পৰম্পৰাবিলাক খুব সুচাৰুৰূপে এই নীতি নিয়মবিলাক আলি আই লৃয়াঙৰ বৰসকলৰ যিটো নীতি নিয়ম তেওঁ তেওঁসকলে প্ৰদৰ্শন কৰিছে চাই ভাল লাগে আমাৰ বিহুটো যেনেকুৱা তেখেতসকলৰ তেনেকুৱা বড়ো মিছিং তিৱা কাৰ্বি প্ৰত্যেকৰে একটা নিজা নিজা পৰম্পৰা আছে ৰীতি নীতি আছে তেখেতসকলে খুব ধৰণে পালন কৰে মে মেডাম মে ফিল আহোমসকলৰ সে এটা মানে খুব ডাঙৰ উৎচৱ তেখেতসকলৰ আমি আটাইয়ে মিলি জুলি সেই ৰীতি নীতিবিলাক সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিব লাগে